যোগাসনৰ অভ্যাস প্ৰথমে একপ্ৰকাৰৰ ব্যায়াম বুলিয়েই ক'ম কিন্তু সেইটো অভ্যাসত পৰিণত হোৱাৰ পিছত সেইটো এটা সেইটো এটা মেডিটেশ্যনৰ কামো কৰে যি মানুহৰ মনোবল আৰু মনোশক্তি বৃদ্ধি কৰাতো সহায় কৰে মানুহৰ চিন্তা চৰ্চালৈ সুস্থিৰতা আনে দৈনিক কৰা ব্যায়্যামে আমাক মগজুটো সুস্থ হৈ ৰখাত সহায় কৰে সুস্থ আৰু শীতল হৈ ৰখাত সহায় কৰে বুলিব পাৰি